হেল্ল' অঁ হয় কওক অঁ কি বেমাৰ হৈছে অঁ অঁ অঁ অঁ অঁ অঁ অঁঁ

অঁ দাঁত অঁ অঁ হয় আপুনি এবাৰ মোৰ চেম্বাৰলৈ আহিব মই আপোনাক চাই মেলি দিম আৰু আপুনি এটা কাম কৰিবচোন আপুনি এটা কাম কৰিব দিনত দুবাৰকৈ ব্ৰাছ কৰিব গধূলি খোৱা বোৱা কৰাৰ পিছত আপুনি এবাৰ কৰিব ৰাতিপুৱা এবাৰ কৰিব আৰু গৰম পানীও পাৰিলে কুলি কুলিয়াব কিন্তু দুবাৰকৈ ব্ৰাছ কৰিবই লাগিব তাৰ উপৰি আপুনি নিজেও কিছুমান সাৱধানতা ল'ব অঁ তথাপি আপুনি আহিব বাৰু মই চাই দিম আৰু ঔষধ পাতিও দিম আপুনি এটা কাম কৰিব আপুনি কিন্তু নিজৰ ফালৰপৰা আপুনি দিন দিনত দুবাৰকৈ ব্ৰাছ কৰক কলগেট দি পেলাই ভালকৈ এই সেই আপুনি আপুনি এটা কাম কৰিব চেনচডায়ন ইউজ কৰিবচোন চেনচডায়ন কলগেটটো অঁ চেনচডাইন আপুনি এইটো দাঁতৰ সিৰসিৰোৱাৰ কাৰণে আপোনাৰ কাম দিব সেই ক্ষেত্ৰত অঁ হয় মই মই মই চাই দিম কিন্তু তাৰ আগতে আপুনি কাৰোবাক দেখাইছিলে নেকি

অঁ অঁ হয় হয় হয় হয় অঁ এনেই মানে দাঁতৰ মোৰ ওচৰত বহুতখিনিয়ে আৰোগ্য হৈছে তথাপি আপুনি আহিব মই আপোনাক কি হৈছে কি নাই হোৱা আপোনাক চাই পেলাই দাঁত পোকে খাইছে নেকি বাৰু আপোনাৰ তামোল খাই নেকি আপুনি তামোল নাখাব আপুনি তামোল এৰি দিয়ক পাকত সোমাই ধৰিব তামোল খাব খোৱাৰ পিছত আপুনি আকৌ ব্ৰাছ কৰিব অঁ আপুনি এইখিনি কৰক তাৰ উপৰি মোৰ ওচৰলৈ আহক মই দৰব পাতি আপোনাক মিঠা খোৱাৰ পিছত আপুনি ব্ৰাছ কৰিব লাগিব

অঁ আপুনি তাৰপৰা মোক অঁ হয় আপুনি এবাৰ মোৰ চেম্বাৰলৈ আহক মই চাই দিম

মই লিখি দিম আপোনাক দৰব লিখি দিম আপুনি হেৰি কৰিব মই লিখি দিয়া মতে আপুনি দৰবখিনি ইউজ কৰিব তাৰ পিছত আপুনি ভাল পাব ঠিক আছে হ'ব ৰাখিছোঁ এতিয়া